মই জন্তু পোহনীয়া জন্তু পুহি ভালেই পাওঁ কাৰণ পোহনীয়া ঘৰত কিবা এটা জন্তু বা হওক বা কিবা বস্তু যদি আমি পোহো তেতিয়া আমাৰ ভাল লাগে কাৰণ একো নাথাকিলে ভাল নালাগে আমাৰ গৰু আছে ছাগলী নাই হাঁহ আছে পাৰ আছে এই তিনিবিধ আছে আমাৰ গৰু চাৰিটা আছে গৰু বিলাক পথাৰত নিয়া হয় দিনত পথাৰত নিয়া হয় গধূলি ঘৰত অনা হয় ওচৰতে আমাৰ পথাৰবিলাক আছে তাতে দিনটো থাকে ঘাঁহ বন খায় বাৰিষা দিনত অলপ কষ্ট হয় যদিও সেইকেইদিন চাপৰ দি বা অন্যান্য খোৱা বস্তু দি পেলাই সিহঁতক পোহপালন কৰা হয় ঘৰত কিবা জন্তু পুহিলে ভালো লাগে আজিকালি বিভিন্ন প্ৰায়ভাগ মানুহে কুকুৰ পোহে কিন্তু মই কুকুৰটো সাধাৰণতে ইমান বেছি ভাল নাপাওঁ অলপ ভয়ো লাগে সেইকাৰণে মই কুকুৰটো পোহা নাই কুকুৰটো মোৰ অলপ ভয়ো লাগে বা ভাল নালাগে সিমান যিখিনি মোৰ ভাল লাগে সেইখিনি মই অলপ অলপকৈ কৰিছো ঘৰতে